মই ৰেচিপিবোৰ হ হুবহু অনুসৰণ নকৰোঁ কিহ কাৰণ কিছুমান খাদ্য আমি সোৱাদৰ কিছুমান খাদ্য বেমাৰৰ বেমাৰ আজাৰৰ কাৰণেও আমি সলনি সোৱাদটো সলনি কৰিবলগীয়া হয় আৰু কেতিয়াবা আমি কিছুমান খাদ্য একেৰাহে খাই থাকিলে আমাৰ আমনিও লাগে তেতিয়াও আমি অকণমান সালনি সাল সলনি কৰি দিওঁ সোৱাদ আকৌ কেতিয়াবা কিছুমান বস্তু ধৰি লওক জ্বলাটোৱে যদি আজি যদি বেছি হয় কাইলৈ অকণমান জ্বলাটো কমাই দিয়া হয় সেই তেনেকুৱা ধৰণৰ কিছুমান সালসলনি কৰোঁ আৰু আমাৰ মোৰ ঘৰতে এগৰাকী মোৰ জেঠাই শাহু আছে তেওঁ অকণমান তেওঁ প্ৰেচাৰৰ প্ৰেচাৰ আছে ছুগাৰ আছে তেওঁ বেছিকৈ নিমখ খাব নোৱাৰে চেনি খাব নোৱাৰে সেইকাৰণে তেওঁৰ কাৰণে আমি কিছুমান বস্তু কমাই বনাওঁ চেনি কমকৈ দিওঁ ধৰি লওক নিমখটো কমকৈ দিওঁ সেই তেনেকুৱা ধৰণৰ কিছুমান সাল সলনি কৰোঁ আৰু কেতিয়া এনেও আজিকালি এতিয়া ছুগাৰটো বেছি চেনিটো বেছি খোৱাটো ভাল নহয় সেইকাৰণে আমি চেনিটো কমকৈ খাওঁ ধৰি লওক আৰু কেতিয়াবা কিছুমান বস্তু ধৰি লওক আজি এতিয়া নিমখ নিমখীয়া দিয়া খাই খাই আমনি হেৰি লাগে তেতিয়া আমি চেনি দি পেলাই বস্তু বনাই তেনেকৈ খাওঁ সেইধৰণে সল সালসলনি কৰি পেলাই কিছুমান বস্তু সা সোৱাদ অনুসৰি সালসলনি কৰি পেলাই আমি বনাওঁ কিছুমান বস্তু